যিহেতু আমাৰ এতিয়া ঠাণ্ডাৰ ছিজন আমাৰ ঠাণ্ডাৰ ছিজনত কিছু খাই ভাল লগা ফল আছে যিহেতু আমি পথাৰত খাই বেছি ভাল পাওঁ দুপৰীয়া ধান কাটোতে যেতিয়া ভাগৰ লাগে জিৰণি লওঁ সেই দুপৰীয়াখিনি সময়ত আমি বৰটেঙা ৰবাব টেঙা আৰু কমলা কৰ্দৈ আনাৰস এইবিলাক আমি লৈ যাওঁ ঠিক তেনেধৰণে বহি আমি কেইবাজনীও দাৱনী লগ হৈ একেলগে খাওঁ সুন্দৰভাৱে কথা পাতি আলাপ আলোচনা কৰি খায়ো ভাল লাগে তৃপ্তি লাগে ঘৰত অকলশৰে খাই ভাল নালাগে ঠিক তেনেদৰে আমি মাছ মাংসওটো ঘৰত সদায় খাওঁ সুন্দৰভাৱে বনাই মেলি কিন্তু এনেকুৱা এটা জেগা আহে আমি এতিয়া যিহেতু লাষ্ট ডিচেম্বৰ বা জানুৱাৰী আমি তেনেকুৱা সময়খিনিত আমাৰ ওচৰ চুবুৰীয়া বা বাই ভনী ককাই ভাই আমি সকলো মাহী পেহী খুৰী এইবিলাক সকলোৱে লগ হৈ আনন্দ আৰু ফূৰ্তিৰে আমি যিমানখিনি খাবলগীয়া আমাৰ মাছ মাংস যি যেনেকুৱা ৰুচি লাগে সেইখিনি আমি সকলোৱে মিলা প্ৰীতি হৈ সকলোৱে গৈ এখন নিজান জেগাত নদীৰ কিনাৰত বা গছ গছনি ক'ৰবাৰ সুন্দৰ এটা পৰি প্ৰাকৃতিক পৰিৱেশত গৈ আমি তেনেকুৱা আমি খাদ্য খাই খাবলৈ আমি আয়োজন কৰোঁ আৰু তেনেধৰণে খাই আমি খুব তৃপ্তি পাওঁ